হেল্ল' অঁ ফুকন দা ভালনে অঁ ভাল ভাল হেৰি নহয় ফুকন দা এই গাড়ীখন কেব এখন দৰকাৰ হৈছিলে কাহানিকৈ মানে মোক পৰহিলৈ মানলৈ লাগে অঁ এই হেৰি নহয় পাম নাই পাব মোৰ গাড়ী মোৰ লগত হেৰি যাব বান্ধৱী তিনিগৰাকীমান যাব অঁ নগাঁও যাম মহামৃত্যুঞ্জয় মন্দিৰলৈ অঁ অঁ কিমান দামটো কিমান কৰিছে এতিয়া এই আপুনি বেছি কৰিছে তেও আজিকালি এইবোৰ প্ৰমো কাৰ্ডৰ যোগে অলপ সুবিধা দিয়ে নহয় মো এই দুই পাৰ্চেণ্টত কি হ'ব আপোনাৰ ক'বলৈ গ'লেতো মইতো আপোনালোকৰ ৰেগুলাৰ কাষ্টমাৰ আপুনিতো মোৰ চিনাকি মই আপোনাৰ পৰাই প্ৰায় মই য'লৈকে যাওঁ মই তাৰ আপোনাৰ পৰাই লওঁ এই তেনেকৈতো অকণমান কমাওক দাম দৰ দামটো আপুনি বেছি কৰিছে এতিয়াতো জানুৱাৰীত আমি গৈ আহিছোঁ ন গুৱাহাটীত এতিয়াতো এত এপ্ৰিলত আকৌ গৈছোঁ আকৌ পিছতো যামতো আপুনি কিয় ইমান দাম কৰিছে অলপ কমাওক আৰু গুৱা দূৰলৈতো যোৱা নাই এই জাষ্ট নগাঁৱলৈহে গৈছোঁ এদিনৰ বাট অঁ ঠিক আছে হ'ব